অঁ হেল্ল' অঁ ক'ত আছে ঘৰতে ন মই মানে এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ হয় গম পাই চাগে ন আমাৰ ইয়াত প্ৰগ্ৰাম হৈ আছে বিছ জুনৰ অহাকালি তেতিয়া মানে এই ৰাতিটো প্ৰগ্ৰাম হ'ব থাকিব ন গোটেই দিনৰপৰা ৰাতিলৈকে বাহিৰৰপৰা মানুহো আহিব মানে লগতে বহুত কিবাকিবি প্ৰগ্ৰাম ৰাখিছোঁ ৰাতি তেনেকৈ দোকান চোকানো চাইডে চাইডে বহুত আছে মানে লেতেৰা হোৱাৰ চাঞ্চ বহুত আছে মানে সেইকাৰণে অঁ ভাবিছোঁ মানে ভাবিছোঁ আৰু তেনেকৈ আৰু কেইজনমান মিলি কিনে আমি কেইজনমান তেনেকৈ মিলি কিনে ৰাতিপুৱাৰ লগে লগে মানে চাফাই অভিযান এয়া কৰি লৈ চাফা চাফচিকুণ কৰাৰ কাৰণে আৰু যিকেইটা লেতেৰা হয় ভালেই হ'ব চাগে ন

অঁ অঁ কেইজনমান তোমালোকৰ তাৰে কেইজন চাইডৰপৰা মানে কেইজনমান লগৰ চগৰ মিলাই কিনে অঁ অঁ অঁ

অঁ অঁ হ'ব হ'ব আৰু মোৰ আমাৰ ইয়াতো কেইজনমান আছে ন হৈ যাব তেনেকৈ ৰাতিপুৱা মানে ৰাতিপুৱা প্ৰগ্ৰাম চ্ৰগ্ৰাম শেষ হোৱাৰ পিছত আৰু যিকেইটা লেতেৰা হৈ যায় সেইকেইটা চাফাই অভিযানটো মোটামুটি ন দহটাত তেনে সেই ন দহটাৰ ভিতৰতে কৰাই ভাল হ'ব অঁ অঁ সেইটোৱে

সেই সেইকেইটাটো বাঁহেৰে বনাব পাৰিব চাগে বাঁহ কাটি কেনে মানে তেতিয়া পইচাটো খৰচ কম হ'ব আৰু পইচা নাটি নাযাব তেতিয়া অঁ বাঁহ কাটি কিনে বাঁহেৰে দাৱৰে বনাই কিনে সেই সেইকেইটাৰে চাফা কৰা যাব চাগে মানে প্লাষ্টিক চলাষ্টিকে বেছি থাকিব না প্লাষ্টিক কাগজ সেইকেইটায়ে

মিঠাই অঁ মিঠাই পেকেট অঁ অঁ পানীৰ বটল থাকিব সেই বাঁহেৰে বনোৱা যাব দে অঁ মিলাই মিচি আহিবি নহ'লে দে অঁ অঁ দে ৰাখিছোঁ